মই মোৰ পৰিয়ালৰ বাবে ৰন্ধা সুস্বাস্থ্যৰ খাদ্যৰ কাৰণে ৰন্ধা খাদ্য হৈছে মেইন কথা এইটো স্বাস্থ্যৰ যেতিয়া মোৰ দুৰ্বল হয় আমি গোটেই পৰিশ্ৰম কৰি কৰি যিহেতু আমি গাঁৱলীয়া মানুহ বহুত কঠোৰ পৰিশ্ৰম কৰোঁ সেই পৰিশ্ৰমৰ বিনিময়ত আমাৰ যেতিয়া গাটো খুব বিষ লাগে বা দুৰ্বল অনুভৱ কৰোঁ তেতিয়া মই সেই লোকেল মুৰ্গী আৰু কেঁচা হালধিৰ নৰসিংহ পেষ্ট কৰি যিবোৰ আমাৰ কেঁচা হালধিৰ মিক্সাৰত পেষ্ট কৰি লওঁ লৈ আদা হালধি অঁ আদা আৰু লচুনটো থেতালি লোৱা হয় পিঁয়াজটো কাটি লোৱা হয় তেনে ধৰণে সুন্দৰভাৱে সেই ব্য়ঞ্জনখন তৈয়াৰ কৰা হয় আৰু সেই খাদ্যটো খালে গাত মানে বহুত সতেজ মানে আহে বল শক্তি আহে আৰু কিছুমান কাম কৰি ভাগৰুৱা আমাৰ দেহাত যিটো বিষ বেদনা আহে সেই কেঁচা হালধিয়ে সেই বিষটো কাটি দিয়া হয় আৰু নৰসিংহ পাতটোৰ পৰা মানে এটাৰ যিটো বেমাৰ হ'বলগীয়া আমাৰ বেমাৰ আমাৰ স্বাস্থ্যৰ পৰা যিটো বেমাৰ কাৰণে প্ৰটেকচন দিয়ে সেই নৰসিংহৰ পাতৰ পৰা ৰসৰ পৰা আমি সেই প্ৰটেকচনটো পাওঁ তেতিয়া আমাৰ স্বাস্থ্যটো সুন্দৰ সতেজ হয় সেইকাৰণে সেই খাদ্যটো প্ৰায় মই পৰিয়ালৰ কাৰণে মই ৰান্ধি থাকোঁ আৰু লগতে কুচিয়া ঠিক তেনেধৰণেই কুচিয়াতো আমি জালুক দি খাওঁ মানিমুনি আৰু ভেদাই লতাৰ লগত তেনেধৰণে এইটো শিঙি মাছটোও বনোৱা হয় তেনেধৰণেই কেতিয়াবা কেঁচা হালধিও দিব পাৰি তাত তেনেধৰণে সুন্দৰভাৱে আমাৰ স্বাস্থ্যৰ কাৰণে পৰিয়ালৰ কাৰণে মই তৈয়াৰ কৰোঁ আৰু লগতে বেমাৰ আজাৰ পৰিয়ালত বাৰু নাই তেনেকুৱা বেমাৰ বা বাচিবলগীয়া হ'লে প্ৰেচাৰ থকা মানুহৰ কাৰণে ধৰি লওক খুব আমি শক্তি নথকা পাতলজাতীয় খাদ্য বনাবলগীয়া হয় টেঙা টুকুচা আমি লাই লফা পালেংবোৰ ঔটেঙা দি আমি বনোৱা হয় ছুগাৰ প্ৰেছাৰ পৰা ৰক্ষা পাবৰ কাৰণে তেতিয়া খুব টেঙা খোৱা হয় তেতিয়া সেই ছুগাৰৰ পৰা প্ৰেছাৰৰ পৰা মানে মুক্ত পোৱা হয় তেনেকুৱা প্ৰেছাৰ নহ'বলগীয়া খাদ্য আমি সেউজীয়া শাক পাচলি আমি খুব ৰান্ধি খাওঁ তেতিয়া আৰু আকৌ কাৰোবাৰ যদি ল' প্ৰেচাৰ আছে তাক ভাল ধৰণে বনাই খুৱাবলগীয়া হয় যেনেকৈ আকৌ সেই খাদ্যবোৰ স্বাস্থ্যৰ কাৰণে সৱল খাদ্যবোৰ বনোৱা হয় যেনেকৈ মাছ মাংস কণী গাখীৰ উপযুক্ত সময়ত তেওঁক দিয়া হয় তেনেধৰণে খাদ্যবোৰ প্ৰস্তুত কৰা হয় যাৰ যেনেকুৱা যিটো সমস্যা হৈ আছে সেই সমস্যাবোৰ অনুযায়ী তেনেকুৱা উপযুক্ত উপযুক্ত আহাৰ প্ৰস্তুত কৰা হয়